আমাৰ অঞ্চলত পাৰম্পৰিকভাৱে বিহুত কিছুমান খাদ্য সামগ্ৰী ৰন্ধা হয় পিঠা পনা জা জলপান আদি বনোৱা হয় পিঠা পনাৰ ভিতৰত বৰা চাউলৰ পিঠা নাৰিকলৰ লাড়ু তিলৰ লাড়ু ভাপত দিয়া পিঠা আদি সকলোবোৰ বনোৱা হয় জলপানৰ কথা ক'বলৈ গ'লে চিৰা মূড়ি বৰা চাউলৰ জলপান সান্দহ পিঠাগুৰি আদি সকলোবোৰ বনোৱা হয় বৰা চাউলৰ পিঠা বনাবলৈ বৰা চাউলখিনি ঢেকীত বা মিলত খুন্দি নাৰিকল বা তিল আৰু গুৰৰ সৈতে বনোৱা হয় নাৰিকলৰ লাড়ু বনাওঁতে নাৰিকলখিনি পিঁচি লৈ চেনিৰ সৈতে মিক্স কৰি গৰম কৰি তেনেকৈয়ে নাৰিকলৰ লাডু বনোৱা হয় তিলৰ লাডু বনাওঁতে ঠিক একে ধৰণে তিল গুৰৰ সৈতে সানি পিঁচি লৈ তেনেদৰে গৰম কৰি বনোৱা হয় বৰা চাউলৰ জলপান বুলি ক'বলৈ গ'লে বৰা চাউলখিনি খুন্দি লোৱাৰ পাছতে সিজাই লৈ তেনেকৈয়ে গুৰ আৰু গাখীৰৰ সৈতে খোৱা হয় আৰু এবিধ জলপান বনোৱা হয় ভজা চাউল তাৰোপৰি কেইবিধমান পিঠা যেনে ভাপত দিয়া পিঠা সেইবিধ পিঠা ভাপত দি বনোৱা হয় পৰম্পৰাগতভাৱে আমি যিহেতু আহোম মানুহ আমাৰ পৰম্পৰাগতভাৱে সাজ থয় সাজ থ'বলৈ কিছুমান বনঔষধি পাতৰ পৰা চাউলৰ সৈতে সানি এটা পিঠা প্ৰস্তুত কৰা হয় আৰু সেই পিঠাটো চাউলৰ সৈতে সানি কলহ বা কিবা বাচনত আন বাচনত ভৰাই থৈ দিয়া হয় তাৰ পৰা যেতিয়া পানী ওলাব সেই তেনেকৈয়ে সাজ প্ৰস্তুত কৰি খোৱা হয়